মই এজন অসমীয়া ল'ৰা আৰু আমাৰ অসমীয়া ভাষাটো সকলো মানুহে ক'বলৈও বহুত ধুনীয়াকৈ পাৰে আৰু যিকোনো জেগাত আমি গ'লেও মানে আমি অসমীয়া কথাটো আমি কথা ক'লেও বুজি পায় আৰু উত্তৰো দিব পাৰে যেনেকৈ কাৰ্বি হওক দেউৰী হওক ডফলা পৰ্যন্ত আজিকালি ক'ব পৰা হ'ল অসমীয়া ভাষাটো গতিকে অসমীয়া ভাষাটো অসমত যেতিয়া যিখিনি মানুহ বসবাস কৰি আছে এতিয়া সকলো অসমীয়া বুলিয়ে মই ভাবোঁ